মই এতিয়া নতুনকৈ কুকুৰা পোৱালি এখিনি কিনি আনি কেনেদৰে তেওঁলোকক পালন কৰিব লাগে তাৰ বিষয়লৈ দুআষাৰমান কম নতুনকৈ পোৱালি এখিনি কিনি পোৱালি আপুনি এশই হওক দুশয়ে হওক কিনি আনিলে আনি পিনি টিঙৰ আমাৰ যিবিলাক মিঠাতেল টিং টিঙৰ ঘৰা এটা ধৰি লওক ৰিং কৰিব বনালে ওপৰত অলপ কাৰ্টন দি দিলে কাৰ্টন দি পিনাই পোৱালিখিনি ভৰালে ভৰাই লৈ তাৰ ওপৰত আপোনাৰ কাৰেণ্টৰ ব্যৱস্থা কৰি ছিক্সটি পাৱাৰ বাল্ব এটা ধৰি লওক পোৱালিখিনিৰপৰা আপুনি মিনিমাম এফুট ওপৰত ওলমাই দিলে ওলমাই দিয়াৰ পিছত তাৰ যিটো গৰম ভাপ টিঙে ধৰি ৰাখে সেই গৰম ভাপবিলাক প্ৰায় ওলাই যাবৰ কাৰণে কাৰ্টনটো অলপ ওপৰ পিনে খোলা ৰাখিব লাগে তাৰ গেছবিলাক ওলাই যাবৰ কাৰণে তেতিয়া গৰম পাই থাকিলে কুকুৰা পোৱালিবিলাক কাৰণ যিহেতু মেচিনত উলিওৱা সিহঁতৰ মাক নাথাকে মাক নাথাকিলে ধুনীয়া ধৰণে মানে গৰম মাকৰ উম পোৱা ঠিক গৰম পাই থাকিব লাইটৰ গৰমত লাইটৰ গৰম পালে পোৱালি পটককৈ মৰা চাঞ্চ নাথাকে ঠিক তেনেদৰে প্ৰায় বিছদিন বা এমাহ দিন লাইটৰ ব্যৱস্থা কৰি দিলে পোৱালিখিনি যথেষ্ট টনকিয়াল হৈ উঠে নিজেই খুটি খাব পৰা ধুনীয়া অৱস্থা হয় আৰু সিহঁতক যেতিয়া সৰু অৱস্থাত থাকে তেতিয়া এটা দানা কিনিবলৈ পায় সেই দানাটো ঠিক সৰু সৰু চাইজ প্ৰায় পঁচপন্ন টকামান পাৰ কেজি লয় সেইটো বেগ হিচাপে আনিলে প্ৰায় আপোনাৰ কমত পৰিব কেজি হিচাপত আনিলে অকণমান বেছি পৰে সেই দানাটো আনি খোৱাব লাগে আৰু যেতিয়া অলপ ডাঙৰ ডাঙৰ হ'লে মানে তাতকৈ অলপ ডাঙৰ এটা দানা পোৱা হয় সেই ডাঙৰ দানাটো খোৱাব পৰা হয় তাতোতকৈ যেতিয়া অলপ ডাঙৰ হয় দানা নিকিনি পিনি আপুনি লোকেল নিজেই ঘৰতে ধৰি লওক কিনা দানা নোখোৱাই ধান চাউল আপোনাৰ ভাত কেইটামান হ'লেও ছটিয়াই সেনেকৈও ধৰি লওক পোৱালিখিনি দিব পৰা হয় আৰু প্ৰায় গৰম পানী প্ৰয়োগ কৰিব লাগে আৰু সময়মতে তেওঁলোকৰ চাফ চিকুণতাত ৰাখিলে পোৱালি মৰা চাঞ্চ নাথাকে এইখিনি সম্পূৰ্ণভাৱে যদি কষ্ট কৰে অলপ তেওঁলোকক সময়মতে পোৱালীবিলাকক সময়মতে চোৱাচিতা কৰে আৰু সময়মতে দানা প্ৰয়োগ কৰে সময়মতে ভেকচিন দিয়ে সময়মতে বেজী প্ৰয়োগ কৰে তেতিয়া কোনো ধৰণৰ বেমাৰ নালাগে বেমাৰৰপৰা হাত সাৰি থাকিব পৰা হয় ঠিক তেনেদৰে হাঁহ আনিলেও হাঁহ পোৱালিকো যথেষ্টখিনি তেওঁলোকক চোৱাচিতা কৰিব লগা হয় সময়মতে অলপ হাঁহক প্ৰায়ে আমি পানীতে মেলি দিওঁ পানীৰপৰা উঠি আহে আৰু উঠি আহিলেও তুঁহ গুৰিয়ে ভাতে সানি তেনেদৰে দানা দিওঁ আৰু এদিনত ভালেমানখিনি তুঁহ গুৰি লাগে দুটিং ডেৰটিং তুঁহ গুৰি প্ৰায় লাগেই কাৰণ তুঁহ গুৰি আমাৰ ঘৰত নহ'লেও বেলেগৰপৰা কিনি আনি হ'লেও পাৰ টিং ত্ৰিছ টকা চল্লিছ টকা এনেকৈ ধৰা লয় আনি পিনি ভাতৰ লগত মিলাই পিনি তেনেদৰে হাঁহখিনিক দানা দানা দিয়া হয় আৰু ব্ৰইলাৰ প্ৰায় পুহিলেও ঠিক তেনেদৰে ভেকচিন সময়মতে চকুত দিয়া ভেকচিন আপোনাৰ ইনজেকশ্যন এইখিনি গোটেইখিনি আৰু তেওঁলোকৰ ভিটামিন পানীৰ লগত মিলাই খোওৱা এইখিনি গোটেইখিনি সময়মতে যদি প্ৰয়োগ কৰে আৰু চাফ চিকুণত ৰাখে পটককৈ বেমাৰ লাগি নাহে আৰু বেমাৰ হোৱাৰ হেৰি চান্স নাথাকে গতিকেলৈ সময়ত সময়ৰ কাম সময়ত যদি কৰি যায় তেতিয়া নিশ্চিন্ত আৰু তেওঁলোকক এই হাঁহ পোৱালি হাঁহ হওক ব্ৰইলাৰ হওক কুকুৰা হওক তেওঁলোক সেই পোৱালিবিলাকক নিয়ন্ত্ৰণে ৰাখিবৰ কাৰণে এইখিনি আমি প্ৰয়োগ কৰিব লাগিব আৰু এতিয়া মোৰ প্ৰায় আগতেও এবাৰ ক'লোঁ দহজনী কুকুৰা এতিয়াও তিনিজনীয়ে উমনি লৈছে চাৰিজনীয়ে কণী পাৰি আছে আৰু তিনিজনীয়ে পোৱালি উলিয়ালে এইখিনি পোৱালি এতিয়া প্ৰায় যথেষ্ট ত্ৰিছটা চল্লিছ প্ৰায় চল্লিছটামান পোৱালি ওলালে এই চল্লিছটা পোৱালি এতিয়া মই কিন্তু দানা প্ৰয়োগ কৰা নাই সিহঁতৰ মাকে নিজেই খুটি খাইছে সম্পূৰ্ণভাৱে মেলি দিছোঁ সিহঁতক দানা চেনা প্ৰয়োজন কৰা নাই তেওঁ চাউল ধান ছটিয়াই দিছোঁ এনেকৈয়ে ধুনীয়াকৈ আছে আৰু নিজেই মাকে খুটি খুৱাই ডাঙৰ কৰি প্ৰায়ে ডাঙৰ হৈছেই আৰু আৰু এটা এটা কুকুৰাত এইবাৰ ভাবিছোঁ মই নিজেই একেবাৰে এটা দুটাকৈ নিজেই ঘৰৰপৰাই হ'লচেল হিচাপত মানে নিদি এটা দুটাকৈ খুচুৰাকৈ বিকিলে হয়তো বেছি প্ৰফিট হ'ব যেন ভাবোঁ হ'লচেলত প্ৰায় তিনিশ টকা দিয়ে তিনিশ টকাত এশ টকা লছ হৈ যায় গতিকেলৈ এটা দুটাকৈ যদি এনেকৈ বিক্ৰী থাকোঁ মিনিমাম চাৰিশ টকা কেজিকৈ পোৱা হয় খালী পইচাটো গোটাই ৰাখি সম্পূৰ্ণভাৱে পইচাবিলাক জমা কৰি যাব লাগে জমা কৰিবলৈ বহুত এমাউণ্ট এটা হ'ব এমাউণ্টটো ওলালহে লাভ প্ৰফিটটো দেখাব যদি খচৰা খুচুৰিকৈ আমি খৰচ কৰি থাকোঁ প্ৰফিটটো নেদেখায় এই এটা বিকেলেও ধৰি লওক খৰচ কৰিলোঁ সেই দুটা বিকেলোঁ খৰচ কৰিলোঁ এনেদৰে খৰচ কৰি পেলাই পইচাৰ এমাউণ্টবিলাক নেদেখায় লাভজনক নেদেখায় গতিকেলৈ যদি আমি তেনেকৈও বিকিব এটা দুটা তিনিটা এনেকৈ বিক্ৰী কৰি পিনি বস্তু পইচাবিলাক যদি জমা কৰি যাওঁ জমা কৰি মোৰ এমাউণ্ট হ'ব সেই এমাউণ্টটোৱে আকৌ ভাল কিবা এটা কামত খটাব পৰা হ'ব যেন ভাবোঁ